হেল্ল' হয় দাদা আপোনাৰ কে অটো'খন মই বুক কৰিছিলোঁ কেবখন অঁ মই আপোনাৰ তেজপুৰ মিছন চাৰিআলিত আছোঁ আপোনাৰ মিছন চাৰিআলিৰ পৰা তেজপুৰ চিত্ৰলেখা উদ্যানলৈকে ফুৰিব যাব বিচাৰিছিলোঁ

আপুনি সোনকালে আহিব পাৰিব নেকি মানে কেইটামানত আহি পাব হয় এঘাৰটামানত আহি পাব ন দেন ঠিক আছে আপুনি জলদি আহিব অকণ